যোৱাকালি এটা মই জিন্স কিনিছিলোঁ জিন্সটো যোনটো ব্ৰেণ্ডৰ আছিলে সেই ব্ৰেণ্ডৰ মানে যিটো মানে কাপোৰ কোৱালিটিতো হয় বহুত ভাল হয় বহুত স্মুথ কোৱালিটিৰ হয়